হয় মই ৰন্ধাৰ সময়ত ব্লগ চাওঁ মোৰ কোনো কিতাপ নাইকিয়া মই ৰন্ধাৰ সময়ত কিতাপ খুলি নাচাওঁ কিন্তু মোৰ দুটা ব্লগ আছে এটা আমাৰ গাঁও বুলি আছে ইউটিউব চেনেল আৰু এটা আছে চিত্ৰাচি কিটছেন যি মই কেতিয়াবা নোৱাৰিলে বা সিহঁতৰ পৰা কেতিয়াবা চালে মনত নাথাকিলে তেতিয়া মই ৰন্ধাৰ সময়ত তেওঁলোকৰ চেনেলটো মই চাইকিনে ৰান্ধোঁ খুব ভাল লাগে মোৰ চাইকেনে ৰন্ধাৰ সময়ত বা নিজে নাজানিলে বেলেগৰ পৰা শিকিলে অভিজ্ঞতা আহৰণ কৰিলে খুবেই ভাল লাগে